অঁ কুকুৰ এজনী আছে আমাৰ ঘৰত আজি তিনিদিন চাৰিদিন ভাতেই খোৱা নাই এতিয়া নিম বুলি ভাবিছোঁ কি কৰা আকৌ ডক্টৰে কি দিয়ে মই মৰাণ গাঁৱৰ পৰা কৈছিলোঁ

অঁ নিবলৈ কুকুৰজনী দিগদাৰে হৈছে বেটেৰী এখন বিচাৰিলে হ'ব এতিয়া তুলি নিবলৈ অঁ বহুতখিনি বহু বহুতখিনিয়ে খৰচ হ'ব বহুতখিনিয়ে খৰচ হ'ব এতিয়া

অঁ বেটেৰীখনত কাপোৰ চাপোৰ লৈ পেলাই মাতিছোঁ এতিয়া বেটেৰীখন আহিব কাপোৰ চাপোৰ দি পিনি ভালকৈ লৈ যাব লাগিব

ঠণ্ডা পাবলৈ নিদিওঁ লৈ যাম এতিয়া

অঁ ভালকৈ খোৱালেহে তাই একেবাৰে খোৱা নাই যে এই চাৰিদিন